নমস্কাৰ মই আগৰ যিটো ব্যৱসায় বৃত্তিত আপোনালোকে প্ৰশ্নৰ মানে সুধিছিলে তাত মই উল্লেখিত কথাখিনি আগবঢ়ালোঁ তাৰোপৰি মই আকৌ কৈছোঁ মই যিহেতু এম্ব্ৰইডাৰী কৰোঁ বা কাপোৰ কানি চিলাওঁ কাপোৰ কানি চিলোৱাৰ ওপৰত ভিত্তি কৰি মই কৈছোঁ যে যে আমাৰ ওচৰ চুবুৰীয়া মানুহৰ পৰা আমাৰ এলেকাৰ মানুহৰ পৰা মই যথেষ্টখিনি সহায় সহযোগ পাইছোঁ যিহেতু মই অন্য তুলনাত চিলাই হওক চিলাই ভিতৰত মই ধৰি ধৰি লওক ব্লাউজ চিলাওঁ চুইডাৰ চিলাওঁ ফ্ৰক চিলাওঁ মেখেলা চাদৰ বা আদি কৰি সকলোখিনি সামগ্ৰী মই চিলাই কামত লিপ্ত হৈ আছোঁ সেইবিলাক মই অন্য ব্যক্তিৰ তুলনাত মই দুটকা কমকৈ লওঁ লোৱাৰ কাৰণে মোৰ এলেকাৰ মোৰ অঞ্চলৰ সকলোখিনি মানুহে মোৰ ওচৰলৈ আহি মোক অৰ্ডাৰসমূহ দিয়েহি আৰু সেইখিনি মই সমাজৰ পৰা মোৰ ওচৰ চুবুৰীয়া মই মোৰ অঞ্চলৰ এলেকাৰ পৰা মই যথেষ্টখিনি উপকৃত হৈছোঁ মোৰ মোৰ সেই দুটকা কম পৰিমাণে তেওঁলোকৰ পৰা লোৱাৰ কাৰণে আৰু তাৰ উপৰিও মই যিখিনি এম্ব্ৰইডাৰী কৰোঁ সেই এম্ব্ৰইডাৰীখিনিও মই যথেষ্টখিনি লাভকৃত হৈছোঁ যিহেতু মই সেই এম্ব্ৰইডাৰী ক কৰাখিনিও মই লোকৰ তুলনাত অন্য ব্যৱসায়ী অন্য এম্ব্ৰইডাৰী কৰা লোকসকলৰ তুলনাত মই দুপইচা কমকে লওঁ লোৱাৰ কাৰণে মই ওচৰৰ মোৰ অঞ্চলৰ মোৰ এলেকাৰ পৰা মই যথেষ্টখিনি সহাৰি পাইছোঁ সেইটো কাৰণে মই মোৰ এলেকা ৰাইজসকলক মই ধন্যবাদ জনাব লাগিব ধন্যবাদ জনাব লাগিব আৰু সেই কামখিনি কৰি মই মোৰ ঘৰ সংসাৰ লগতে মোৰ ল'ৰা দুটাক মই ভালদৰে উপ উপকৃত কৰিব পাৰিছোঁ মোৰ আৰ্থিক ফালৰ পৰা তাৰ উপৰিও মই আপোনালোকক উল্লেখ কৰিছিলোঁ যে মই ফাৰ্মাৰ পুষ্টৰ ফাৰ্মা পকা ফাৰ্মাৰ কাম কৰোঁ যি মই পুষ্টৰ অৰ্ডাৰ লওঁ পুষ্টৰ অৰ্ডাৰত মই ফাৰ্মা কাম কৰোঁ সেই ফাৰ্মাখিনিৰ পৰাও যিসকল মিষ্টি আৰু মোৰ পৰা ফাৰ্মা অৰ্ডাৰ লয় তেওঁলোককো মই বেলেগৰ তুলনাত যথেষ্ট পৰিমাণে তেওঁলোকৰ লগত আলোচনা বিলোচনা কৰি মই দুটকা কমকেই লওঁ এইটোকাৰণে মই দুটকা কমকৈ লওঁ যিহেতু মোৰ ব্যৱসায়টো বহল হয় বহল হ'বৰ কাৰণে মই অন্য তুলনাত দুটকা কমকৈ লওঁ সেই অনুপাতে মোক পকা যিসকল মিস্ত্ৰি আছে মিস্ত্ৰিসকলে মোৰ লগতে সৰহভাগে মোৰ এলেকাৰ মোৰ অঞ্চলৰ মিস্ত্ৰিসকলে মোৰ লগত যোগাযোগ কৰে মোৰ পৰাই যোগাযোগ কৰি নানা ঠাইলৈ মোৰ ফাৰ্মাৰবিলাক তেওঁলোকে নিয়ে নি কেনে তেওঁলোকৰ কামত সহযোগিতা আগবঢ়ায় আৰু তেনেকৈ মই অৰ্ডাৰসমূহ পাওঁ আৰু তেনেকৈ পাই মই যথেষ্টখিনি লাভন্ৱিত হৈছোঁ তাৰ উপৰিও মই ই ৰিক্সা বা বেটেৰী ৰিক্সা ব্যৱসায়ৰ কথা আপোনালোকক কৈছিলোঁ যিহেতু মোৰ তিনিখনকৈ বেটেৰী ৰিক্সা আছে সেই তিনিখন বেটেৰী ৰিক্সা মই মোৰ চালক কেইজনক মই যথেষ্ট পৰিমাণে ভাইটি হিচাপে তেওঁলোকক মোৰ ঘৰৰ চালক হিচাপে তেওঁলোকক মৰম চেনেহ কৰোঁ মোৰ ব্যৱহাৰ পাতি পৰা ব্যৱহাৰ পাতি আদিৰ পৰা তেওঁলোকে মোৰ ওচৰত এজনেই যেতিয়াৰ পৰা আৰম্ভ কৰিছোঁ তেতিয়াৰ পৰাই তিনিখনৰ বেটেৰী ৰিক্সাত তিনিজন চালকে আজি পৰ্যন্ত দুবছৰ পৰ্যন্ত আছে যিহেতু মোৰ আচাৰ ব্যৱহাৰ তেওঁলোকক মই নিজৰ ঘৰুৱাভাৱে তেওঁলোকৰ ওচৰত ব্যৱহাৰ কৰোঁ তেওঁলোকক মই বেলেগ ধৰণে বেলেগ চকুৰে নাচাওঁ মোৰ নিজৰ ঘৰৰ ভাইটি হিচাপে চাই মোৰ চালককেইজনক মই মান সন্মান কৰোঁ তেওঁলোকে চলায় আৰু মোৰ বেটেৰী ৰিক্সাকেইখনৰ পৰা মই ওচৰ চুবুৰীয়া ৰাইজসকলে বা ভালেমানখিনি উপকৃত হৈছে এইটো কাৰণে উপকৃত হৈছে যিহেতু মোৰ এলেকাৰ যিসকল আছে মানুহ তেওঁলোকৰ কেতিয়াবা বেমাৰ আজাৰ হয় সেই বেমাৰ আজাৰ হ'লে তেওঁলোকে মোৰ কণ্টেক্ট নম্বৰ তেওঁলোকৰ ওচৰত আছে তেওঁলোকে মোক কণ্টেক্ট কৰে ফোন কৰে আৰু মই তেওঁলোকক দিনে দিনতে হওক বা ৰাতিয়ে হওক মই তেওঁলোকক মোৰ বেটেৰী ৰিক্সাৰ সহায়েৰে মই তেওঁলোকক মেডিকেল লে নিবলৈ কুণ্ঠাবোধ নকৰোঁ মই নিয়াৰ ব্যৱস্থা কৰোঁ তাৰ উপৰিও মোৰ এখন নিজাববীয়াকৈ গাড়ী আছে মোৰ গাড়ীখনো মই কেতিয়াবা ভাড়া পালে মই নিজেই ড্ৰাইভ কৰোঁ মোৰ ড্ৰাইভিং লাইচেঞ্চ আছে মই নিজে ড্ৰাইভ কৰোঁ এল্ট' কে টেন মই সেইখনৰ দ্বাৰাইও মোৰ ওচৰ চুবুৰীয়া এৰাই থ'ব লওঁ আপদে বিপদে তেওঁলোকৰ যেতিয়া বেমাৰ আজাৰ হয় বা কিবা কাৰণত ক'বালৈ যাবলগীয়া হয় তেতিয়া মোলৈ কণ্টেক্ট কৰে মই তেতিয়া তেওঁলোকক মোৰ গাড়ীত মই নিজে ড্ৰাইভ কৰি তেওঁলোকক তেওঁলোকৰ যি কামত তেওঁলোকে মোক বিচাৰে মই সেই কামত তেওঁলোকক স্থানলৈ লৈ যাওঁ সেই তেনেকৈ মোৰ ওচৰ চুবুৰীয়া ৰাইজসকলে ওচৰ চুবুৰীয়া মোৰ মানে নেইবাৰবিলাকে মোৰ পৰা সেইখিনি সুবিধা পায় তাৰ বিনিময়ত যিখিনি মই পাব লাগে তেওঁলোকে সেইখিনি মূল্য মোক দিয়ে কিন্তু সেই মূল্যও মই চাই চিতি তেওঁলোকৰ পৰা সংগ্ৰহ কৰোঁ তেনেকেই মই আজি পৰ্যন্ত চলি আছোঁ তাৰ উপৰিও বেমাৰ আজাৰ উপৰিও মোৰ ওচৰ চুবুৰীয়া ৰাইজসকলৰ পৰা মই আমাৰ ওচৰত থকা যিসকল ছাত্ৰ ছাত্ৰী আছে সেই ছাত্ৰ ছাত্ৰীসকলক বা আপোনাৰ হাই স্কুল শিক্ষান্ত পৰীক্ষাই হওক উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাই হওক স্নাতক মহলাৰ পৰীক্ষাৰ্থীসকলে হওক তেওঁলোকৰ পৰীক্ষা সময়ত অহা যোৱা সুবিধা কৰিবৰ কাৰণেও মই তেওঁলোকক সুবিধাসমূহ কৰি দিওঁ তেওঁলোকৰ যেতিয়া পৰীক্ষা দিবলৈ যাবলৈ হয় তেওঁলোকৰ অহা যোৱা অসুবিধা হয় অসুবিধা হ'লে মোক তেওঁলোকে মোৰ নম্বৰত কণ্টেক্ট কৰে মই তেতিয়া তেওঁলোকক স্কুলত থৈ অহা ব্যৱস্থা কৰোঁ তাৰ বিনিময়ত মোক তেওঁলোকৰ অভিভাৱকসকলে যি মাননি দিয়ে মই তাকে লৈ সন্তুষ্ট হওঁ সেইখিনি সুবিধা মোৰ ই ৰিক্সাখনৰ ফালৰ পৰাও মই কৰি দিওঁ আৰু তাৰ লগতে মোৰ নিজে এখন ব্যক্তিগত মোৰ গাড়ী আছে এল্ট' কে টেন সেই গাড়ীখনৰ সহায়েৰেও মই তেওঁলোকক পৰীক্ষা সময়ত তেওঁলোকক স্কুলত বা মহাবিদ্যালয়ত মই থৈ আহিবলৈ ব্যৱস্থা কৰোঁ অহা যোৱা তেনেকৈ কৰি কিনে মই সকলোখিনি কাম মই সকলো মই আজিলৈকে পাৰ কৰাই আহি আছোঁ তেনেকৈ কৈ মই সন্তুতি লাভ কৰিছোঁ আৰু লগতে মোৰ দুপইচা ইনকাম হৈছে আৰু সেই ইনকামৰ টকাৰে সেই আৰ্থিক ভাবে মই লাভান্বিত হৈছোঁ সেই লাভান্বিত হৈ মোৰ সংসাৰখন নিয়াৰিকৈ পালন কৰিছোঁ মোৰ দুই সন্তানৰ সৈতে তেনেকৈ মোৰ সুখী হৈছোঁ তাৰোপৰি মই যিখিনি মই মই তাঁত বোৱা কামো কৰোঁ তাঁতশালৰ কাম কৰোঁ তেনেকৈ কাম কৰি মই ধৰি লওক মেখেলা চাদৰ ৰিহা গামোচা আদি কৰি মই বিক্ৰী কৰোঁ সেই বিকিবিলাকো মোৰ বেছি দূৰলৈ মই পঠিয়াবলৈ মোৰ প্ৰয়োজন নহয় যিহেতু মোৰ ওচৰৰ চুবুৰীয়া মোৰ এলেকা মোৰ অঞ্চলৰ মানুহে মোৰ তাঁতশালৰ পৰাই মোৰ বস্তুখিনি সংগ্ৰহ কৰে বিহু সময়ত বিশেষকৈ মই গামোচা অধিক পৰিমাণে মই বিক্ৰী কৰোঁ গামোচা বিক্ৰী মই ভালে মানে লাভান্বিত হওঁ তাৰ উপৰিও মই যোৰ কাপোৰ বিক্ৰী কৰোঁ যোৰ কাপোৰ বিক্ৰী কৰিও মই লাম্ভাৱিত হওঁ লাভাবিত হৈ মই সফল নাৰী হিচাপে নিজৰ ওপৰত নিজে ভৰি দি থিয় হ'ব পৰা হৈছোঁ ঠিক তেনেকে মই আপোনাৰ গাৰু কভাৰ লেপৰ কভাৰ আদি কৰি সকলোখিনি মই তাঁতশালৰ যোগেৰে বওঁ বৈ মই নিজেই চিলাওঁ নিজে চিলাই সেই তেনেকৈ মই সেইখিনি বিক্ৰী কৰোঁ বিক্ৰী কৰিও মই যথেষ্টখিনি লাভান্বিত হৈ মই মোৰ জীৱিকা পালন কৰি আহি আছোঁ আৰু ব্যৱসায় বুলি ক'লে মই তাৰ উপৰিও ওপৰত উল্লেখ কৰা মতে মই আপোনালোকক ক'লোৱেই মই ওচৰ চুবুৰীয়া মোৰ যিখিনি ওচৰত সৰু সৰু দোকান আছে সেই দোকানবিলাকত মই শাক পাচলি আনো আনো মই নিজৰ গাড়ীতে মই শাক পাচলিখিনি তেওঁলোকৰ সুলভ মূল্য দোকানৰ পৰা আনো আনি কিনে তেওঁলোকৰ সৰু সৰু দোকানত মই নিজেই ডেলিভাৰী দিওঁ ডেলিভাৰী দিওঁ তেওঁলোকক মই গাড়ী ভাড়া সেইটো নলওঁ কিন্তু শাক পাচলিৰ যিখিনি মূল্য মই পাব লাগে সেইখিনিহে লওঁ গাড়ী ভাড়া পইচা নলওঁ তেনেকৈ আনি মই তেওঁলোকক মই সুলভ মূল্যৰ দোকানৰ পৰা শাক পাচলি আনো যিখিনি মই বেলেগৰ পৰা ছাপ্লাই আহে আপোনাৰ নগাঁৱৰ পৰা তেনেকুৱাবিলাকৰ ছাপ্লাই আহে আপোনাৰ ধৰি লওক নাইট ছুপাৰত আহে মই মৰ্ণিঙতে গৈ নাইট ছুপাৰৰ পৰা সেইখিনি শাক পাচলি যিখিনি নগাঁৱৰ পৰা নাইট ছুপাৰত শাক পাচলিখিনি আহে মৰ্ণিঙত আমাৰ মৰাণত পাইহিয়ে মৰাণত মই সেই শাক পাচলিখিনি সংগ্ৰহ কৰোঁ সংগ্ৰহ কৰি আমাৰ ওচৰৰ পাঁজৰে যিখিনি সৰু সৰু শাক পাচলিৰ দোকান আছে তাত মই সেইখিনি দিওঁহি মোৰ গাড়ীতে আনো কিন্তু গাড়ী ভাড়া নলওঁ কিন্তু শাক পাচলি যিখিনি ন্যূনতম মূল্য মূল্যখিনি তেওঁলোকৰ পৰা লওঁ সেই সকলোখিনি মই কৰি মই যথেষ্টখিনি লাভান্ৱিত হৈছোঁ আজি মই নিজকে মই নিজৰ ভৰিৰ ওপৰত মই থিয় দিব পাৰিছোঁ বুলি মোৰ দৃঢ় বিশ্বাস কিন্তু মই ইমানখিনি ব্যৱসায় কৰোঁ হয় তাৰ ফলত মই চৰকাৰৰ পৰা কোনো ব্যক্তিগত লোন লোৱা নাই সেইখিনি বিনিময়ত লোন নোলোৱাকৈ মোৰ নিজৰ যি টকা ইনকাম হয় সেই টকাৰ পৰাই মই মোৰ ব্যৱসায় চলাই আহিছোঁ আজিলৈকে চৰকাৰৰ পৰা কোনো সুবিধা পোৱা নাই আৰু চৰকাৰৰ পৰা মই আজিলৈকে সেই বিষ সেইখিনি বিষয়ত মই ঋণ লোৱা নাই ভৱিষ্যত যদি সুবিধা পাওঁ নিশ্চয় ল'ম আৰু যিখিনি ব্যৱসায় কৰি আছোঁ সেই ব্যৱসায়খিনি মই আৰু অলপ ডাঙৰ কৰিবলৈ মই চেষ্টা কৰিছোঁ কৰিম যিহেতু মোৰ ফাৰ্মাৰ মোৰ দুটা ছেট আছে টেন বাই টেন পকা ফাৰ্মাৰ আৰু টেন বাই টুৱেল্ভ দুটা ছেটত মই আৰু দুটা আগবঢ়াবলৈ মই মানে নিজকে চেষ্টা কৰিছোঁ ভৱিষ্যতৰ দিনত মই সেই দুটা পৰা মই চাৰিটা পাঁচটা ছেট কৰিম বুলি মই নিজৰ ওপৰত মোৰ দৃঢ় বিশ্বাস আৰু ঠিক তেনেকৈ মোৰ বেটেৰী ৰিক্সা বা ই ৰিক্সা তিনিখন আছে তিনিখনৰ পৰা চাৰিখন চাৰিখনৰ পৰা পাঁচখন কৰিম বুলি মই নিজৰ মোৰ দৃঢ় বিশ্বাস মই চেষ্টা কৰিম নিশ্চয় মই সফল হ'ম বুলি আশাবাদী তাৰ উপৰি মোৰ তাঁতশাল আছে তাঁতশালো মই আৰু বৃদ্ধি কৰি ধৰি লওক মোৰ ওচৰৰ কাৰোবাক শিপিনীক মই তাঁতশাল আৰু এযোৰ এযোৰ বা দুযোৰ দি মই যেনেকেই তাঁতশালত তাঁত বওঁ শিপিনী হিচাপে তেওঁলোককো যাতে মই তাঁতশাল এযোৰ বা দুযোৰ আনি দি তেওঁলোককো মই মানে তাঁত ব'বলৈ সুবিধা কৰি দিম বুলি ভাবিছোঁ তেতিয়া যাতে মোৰ ব্যৱসায়টো মই ভবাৰ দৰে আৰু অলপ ওপৰলৈ যায় তাৰে মই কামনা কৰিছোঁ আৰু সেইখিনি চেষ্টা মই অব্যাহত ৰাখিম ৰাখিম বুলি আশা কৰিয়ে মই মোৰ কৰণীয় কামখিনি মই কৰি আহি আছোঁ আৰু সেইটো কাৰণে মোৰ ওচৰ চুবুৰীয়াৰ পৰা সকলোৱে সহায় সহযোগিতা লাগিব বৰ্তমান লাগে মোক দিছে আৰু ভৱিষ্যতে যাতে মোক ওচৰ চুবুৰীয়াই সেইখিনি সহায় সহযোগিতা আগবঢ়াব তাৰ বাবে মই সকলোকে অনুৰোধ জনাইছোঁ মোৰ ক'বলগীয়াখিনি এইখিনিয়ে ধন্যবাদ